অঁ এইখন উবেৰ উবেৰ ড্ৰাইভাৰ দীপক শইকীয়া নহয়নে হয় মই চৰাইবাহী পৰা কৈছোঁ অঁ আমি এই উবেৰ ক কেব এখন বুক কৰিব খুজিছোঁ আমি ফুৰিবলৈ যাম শিৱসাগৰ অঁ দিনটো কাৰণে ভাড়াটো কিমান হ'ব তিনি হেজাৰ অলপ কম বেছি কৰিব নোৱাৰিবনে অকণমান কম হ'লে ভাল হয় আৰু ঠিক আছে দুহেজাৰ দুহেজাৰ অঁ দিনটো কাৰণে ফুৰি চাকি আৰু আহিম গধূলি সময়ত চাৰিটামান বজাত উভতিম আমি চাৰিজন যাম চাৰিজন কিন্তু গধূলি সময় চাৰিটামান বজাত ঘূৰি আহিলেও হ'ব ফুৰিম আৰু ইটো সিটো জেগা ৰংঘৰ কাৰেংঘৰ কিবা কিবি চাম আৰু তাৰপৰা উভতিম অঁ ঠিক আছে হ'ব